ভ্ৰমণৰ কাৰণে পচন্দ কৰা আমাৰ ওচৰত থকা ঠাইসমূহ হ'ল জয়দৌল এটা আছে জয়দৌলটোৰ ওচৰত এটা পুখুৰী আছে পুখুৰীটোৰ নাম হ'ল বৰপাত্ৰ বৰপাত্ৰদৌল পুখুৰী তাৰপিছতে আছে আপোনাৰ কালুগাঁও এটা শিৱ শিৱ মন্দিৰো আছে ইয়াত ওচৰত সেইটোও চাব পাৰে কালুগাঁৱৰ নামঘৰ আছে তিনি ঠাইত আছে চাৰি ঠাইত আছে কেইবা ঠাইতো আছে কালুগাঁৱৰ নামভাৰ নামঘৰ তিনিকুণীয়া নামঘৰ আছে কিয়ালি ম নামঘৰ আছে বৰপাত্ৰ স্কুলৰ ওচৰৰ নামঘৰ আছে নামদাঙৰ শিলৰ সাঁকো আছে নামদাং নৈ আছে আশ্ৰম আছে কদমিনী বিল আছে কদমনী বিলখন বৰ ধুনীয়া তাত খে খেলো খেলায় যিখন আশ্ৰম আছে সেইটোও ভ্ৰমণৰ কাৰণে বৰ ধুনীয়া জাগা হয় ঠাই হয় তাত বাগিচাও আছে চাহ বাগিচাও আছে চাব পাৰি নামটি চাৰিআলিত আছে নামটি দৌল আছে সেইটো এটা ৰজাদিনীয়া বনোৱা ৰজাই বনোৱা দৌল হয় ধুনীয়া জেগা চাব পাৰি নাজিৰাত আছে অগ্নিদেৱ মন্দিৰ আছে প্লেচ হয় ভাল চোৱা ঠাই আছে নাজিৰা চৰাইদেউ আছে যি কি নহওক তাত মানে পাহাৰীয়া জেগা আছে পাহাৰ আছে কমলাবাৰী স আছে কমলাবাৰীত তাতো মানুহে পিকনিক খাবলৈ গ'লে ফুৰিবলৈ যাব পাৰে চাব পাৰে ধুনীয়া জেগা হয় কলেজ আছে জয়সাগৰত জয়সাগৰ পুখুৰী আছে তেনেকৈ আছে বহুত ভাল জেগা আছে চাব পাৰে